মই এটা প্ৰথমতে ক'ব লৈছোঁ কচু ঠাৰিৰ আঞ্জা নাৰিকলেৰে সৈতে প্ৰথমতে কচুখিনি মই কান ডালকেইডাল কাটি আনিলোঁ আনি তাৰে যিটো চুচ বুলি কওঁ সেই চুচখিনি ধুনীয়াকৈ গুচাই লৈ ভালকৈ ধুই পখালি অকণ পানীতো যাবলৈ ৰ'দত থৈ দিলোঁ ৰ'দত নথ'লে মানে পানীতো যাব লাগে নহ'লে ধৰা বুলি কয় ধৰিব পাৰে তাৰপিছত কচুখিনি ভালকৈ কুটি লৈ কেৰাহীত দিলোঁ অকণমান তেল দিলোঁ তেল তাতে নহৰু পাঁচ ফুৰণ পিয়াজ এনেকৈ দি কচুখিনি বহাই দিলোঁ দি ঢাকনি মাৰি কচুৰ পানীতো যাব দিলোঁ তাৰপিছত নিমখ হালধি জিৰা গুৰি এনেকৈ দিলোঁ আৰু মই তাৰ আগতে অকণমান নাৰিকল ৰুকি থৈ দিওঁ নাৰিকলখিনি যেতিয়া কচুখিনি সিজি মানে পানীতো গোটেই মৰি যায় তেতিয়া মই নাৰিকলখিনি তাতে দি আকৌ ভাজো ভাজি উঠাৰ পিছত আৰু অকণমান তাতে জিৰাৰ গুৰা দি মই সিটো নমাই থৈ দিওঁ আৰু তাৰ অকণমান পিছতে পৰিবেশন কৰিব পাৰি বৰ সোৱাদ লগা ৰেচিপি আপোনালোকেও বনাই চাব পাৰে